অঁ আপুনি বৰ্ণালীয়ে কৈছে নিকি অঁ মই মানে এন কে প্ৰডাকশ্যনৰ পৰা কৈছোঁ আপোনাৰ অভিনয় আপুনি অভিনয় কৰে ন

অঁ মই এখন চিনেমা মানে বনাব বিচাৰিছোঁ ত' আপোনাক ল'ব বিচাৰিছোঁ মানে ত' আপুনি কৰিব যদি টাইম আছে

তাত আপোনাৰ মেইন ৰোলেই লাগিব অঁ ত' মানে আপুনি কোনখিনি টাইমৰ পৰা মানে ফ্ৰী হ'ব যাতে আমি শ্বুটিংটো ষ্টাৰ্ট কৰিব পাৰোঁ

অঁ অহা যোৱাত আমি এইবিলাক চব মানে মেনেজ কৰি দিম আপুনি জাষ্ট কৰিব লাগে মানে চিনেমাখন ত' সেই অঁ কওক আপুনি কওক বাৰু

ঠিক আছে বাৰু মই আপোনাক অলপ পাছত মই মেইল কৰি আছোঁ ত' আপুনি জনাব তাৰ পাছত স্কিপ্টখন পঢ়ি মেলি অঁ ৰাখো দিয়ক